আমাৰ গাঁৱৰ যুৱক যুৱতী বুলি কোৱাতকৈ মইতো আপোনালোকক এনেকৈ ক'ম যে প্ৰতিখন গাঁৱৰ আমাৰ এইখিনি জেগাত তাৰমানে ধৰক এই নলবাৰী বৰপেটা বা পাঠশালা এইখিনি জেগাৰ মানুহে বিশেষকৈ গুৱাহাটীতে যায় কাৰণ যিমান যি নকওক কিয় গুৱাহাটীখন হ'ল আপোনাৰ মহানগৰী আৰু তাতে আপুনি যেনেকৈ নহওঁক কিবা এটা কৰি হ'লেও মানে চলি কিনে খাব পাৰিব কাৰণ য'ত আপোনাৰ মানুহ বেছি থাকে তাত আপোনাৰ কামো বেছি তাতে আপুনি মানে ধৰক ক'ৰবাত কিবা পাৰ্ট টাইম কিবা এটা কৰি পেলায়ো চলি থাকিব পাৰিব কিন্তু নলবাৰীত আপুনি সেইটো বস্তুটো বিচাৰি নাপায় কাৰণ ইয়াতে আপোনাৰ এতিয়া ইমান জনবসতিও নাই আছে কিন্তু সেইটো মই নাই বুলি ক'ব যোৱা নাই বহুতখিনিয়েই আছে কিন্তু তাৰ পিত পিছতো সেইখিনি সুবিধা ইয়াত আপুনি নাপায় আৰু গতিকে মই সব ফালৰ যদি পৰা মিলাই কিনে কওঁ তেনেহ'লে গুৱাহাটীখনেই মই জনপ্ৰিয় বুলি ক'ব লাগিব আৰু সচৰাচৰ কৰা চাকৰি বুলি ক'লে এটা বিশেষকৈ আমাৰ মানে এই ল'ৰাখিনি যেতিয়া যায় আপোনাৰ বেছিভাগ সেই কম্পেনীবিলাকত জইন কৰিবৰ কাৰণেই যায় কম্পেনীৰ ভিতৰতো আপোনাৰ কিছুমান ভাগ আছে ধৰক ইঞ্চুৰেঞ্চ কম্পেনী হওঁক বা আপোনাৰ সেই এম আৰ হওঁক মেডিকেল ৰিপ্ৰেজেণ্টেটিভ আজিকালি যিটো তাৰপিছত আপোনাৰ হেৰি আছে কি বুলি কয় এই বেংকৰ কাৰণে বেংকৰ এটা আপোনাৰ এটা হ'ল পৰীক্ষা দি কিনে বেংকত যোৱা সেইটো বেলেগ আৰু আৰু এটা আছে আপোনাৰ লোন ডিপাৰ্টমেণ্টত কাম কৰা বা ফাইনেঞ্চৰ সেনেকুৱা সেইবিলাকত কাম কৰিবৰ কাৰণে বেছিভাগ যায়েই আৰু তাৰোপৰি আমাৰ যিখিনি আৰু ধৰক শিক্ষা দীক্ষা মানে নথকা মানুহ শিক্ষা মানে মানে মই মানে ফৰ ফৰ্মেল যিটো এডুকেশ্যন আৰু সেইটোৰ কথা কৈছোঁ সেইখিনি যিখিনি নথকা মানুহ সেইখিনি মানুহৰো কিছুমান মানুহ গুৱাহাটীলৈ যায় মানে ধৰক লেবাৰ কামৰ কাৰণেই হওঁক বা গেৰেজ এটাত কাম কৰাৰ কাৰণেই হওঁক বা ছিকুৰিটি গাৰ্ডৰ কাম সেইবিলাক কাম কৰিবৰ কাৰণেও যায় আৰু বিশেষ ছোৱালীবিলাক সেনেকৈ মানে সেনেকুৱা ধৰণৰ কামৰ কাৰণে যায় বুলি মই ক'ব নোৱাৰিম কাৰণ বেছিভাগ যদি যায় কম্পেনীৰ কামতে যায় আৰু এটা ক'ব লাগিব গাড়ীৰ শ্ব' ৰুম গড়ীৰ শ্ব'ৰুমৰ চাকৰিটোৰ কাৰণে বিৰাট মানে ইয়াতে ফেমাছ বুলিয়েই ক'ব লাগিব বা পততকৈ তাত মানে কি কামততো আৰু সৰু ডাঙৰ নাই পইচাটোহে মেটাৰ কৰে গতিকে সেনেকৈ সেইকেইটা ধৰণৰ সেনেকুৱা ধৰণৰ চাকৰি বিচাৰিয়ে যায় তাৰোপৰি ওচৰে পাঁজৰে যদি যায় বুলি মই কওঁ তেনেহ'লে বেছিভাগ আপোনাৰ স্কুলত চাকৰি পালে গুচি যায় কিন্তু জুনিয়ৰ কলেজ হওঁক বা চৰকাৰীয়ে হওঁক সেনেকৈ পালেও কিন্তু যায় তো এইখিনিয়েই আৰু